মই বাইকেৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিছো ইয়াৰ লগতে পিছলৈয়ো ভাৰতবৰ্ষৰ বিভিন্ন ঠাই বাইকেৰে ভ্ৰমণ কৰিব বিচাৰো তাৰ কাৰণ হ'ল বাইকেৰে এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো যথেষ্ট কম খৰচী লগতে কম সময়ৰ ভিতৰতে আমি যাব পাৰি মটৰ বাইকেৰে মই ভাৰতবৰ্ষৰ গৈ অহা প্ৰধান কাৰণ হ'ল ভাৰতবৰ্ষৰ বিভিন্ন লোক বিভিন্ন জাতিৰ লোকসকলৰ লগতে মিলাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা এই বাইকেৰে ঘূৰাৰ চখ আৰম্ভ হৈছিল গোলাঘাট জিলাৰ কাষতে লাগি থকা কাৰ্বি আংলং জিলাৰ কাকচাংৰ ৱাটাৰ ফ'ল'লৈ যাওঁতে মই মোৰ ঘৰৰ পৰা মোৰ মই আৰু মোৰ বন্ধু বন্ধুৰ লগত নুমলীগড় হৈ বোকাখাতলৈ প্ৰথমে গৈছিলো মটৰচাইকেল চলাই বহুত দূৰ যোৱাটো এয়া প্ৰথমবাৰৰ বাবে আন আনন্দ এক সুকীয়া আছিল তাৰপাছত আমি কাকচাং ৱাটাৰফললৈ যাওঁ

তাত যাবলৈ ইয়াত আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল যেনে ৰাস্তা যথেষ্ট বেয়া আছিল বা আমি পানীৰ মাজেৰে বহুত কেইবাৰ বাইক চলাই যাবলগীয়া হৈছিল তাৰ ফলত আমি এবাৰমান পানীত বেয়াকৈ সোমায়ো পৰিছিলো আৰু কাকচাং জলপ্ৰপাত দেখি আমি যথেষ্ট মনমোহিত হৈছিলো আৰু পাছলৈ আমি তেনেধৰণৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিম বুলি বাইকেৰে থিৰাং কৰি লৈছিলো তাৰে কিছুদিন পাছত আমি ব্ৰহ্মপুত্ৰ মাজত থকা নদ মাজুলী নদীদ্বিপলৈ আমি বাইকেৰে যাত্ৰা আৰম্ভ কৰিছিলো প্ৰথমে আমি গোলাঘাটৰ পৰা যোৰহাটলৈ যাওঁ আৰু যোৰহাটৰ পৰা নিমাতীঘাটলৈ যাওঁ এয়াও এয়া আছিল বাইকেৰে যাত্ৰাৰ দ্বিতীয়টো অনুভৱ এই অনুভৱো যথেষ্ট ভাল আছিল ফেৰীত ফেৰী ফেৰীত বাইক লৈ যোৱা বা উঠা নমা কৰাটো ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ মাজত বেলি ডুবা চোৱাটো আমা আমাৰ কাৰণে যথেষ্ট আনন্দৰ আছিল